ভাৰতৰ ৰাজনীতিক দলসমূহ কিন্তু বেয়া নালাগে কিন্তু এটা কথা ক'ব লাগিব ইয়াত যিবিলাক কিন্তু এই ভাৰতীয় ৰাজনীতিক দলসমূহ সৎ আৰু অসৎ মানুহৰ সমষ্টি এখন গণতন্ত্ৰ হিচাপে মোৰ কিন্তু ভাৰতৰ সংবিধানখন ভাল লাগে কাৰণ ই পৃথিৱীৰ ভিতৰতে দীঘলীয়া মোৰ প্ৰিয় ৰাজনীতি নেতা হ'ল মমতা বেনাৰ্জী মমতা বেনাৰ্জীৰ এটা কথা মমতা বেনাৰ্জী কিন্তু উচ্চ শিক্ষিত তেখেতৰ তেখেত যে পি এছ ডি তেখেতৰ আগত যে ডক্টৰ আছে ডক্টৰেট উপাধিটো আছে বহুতে কিন্তু নাজানে তেখেতক লগ পালে মই এই কথাটো সুধিলোহেঁতেন আপুনি ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতি যোগ দিছিলে নেকি সেইখিনিয়ে